সাংস্কৃতিক প্ৰথাবোৰ আমাৰ প্ৰতি প্ৰজন্মই প্ৰজন্মই যিবিলাক প্ৰথা চলি আহিছে সেই প্ৰথাবিলাক পূৰ্বৰ পৰা কঠোৰভাৱে পালন কৰি অহা হৈছে কিন্তু আমাৰ বৰ্তমানৰ যিখিনি নৱপ্ৰজন্ম এই নৱপ্ৰজন্মৰ মাজত সাংস্কৃতিক প্ৰথাবিলাক কঠোৰভাৱে পালন কৰা দেখা নাযায় অৱশ্য়ে ইয়াৰ বিভিন্ন কাৰণ নথকা নহয় সাংস্কৃতিক মূল্য়বোধসমূহৰ ওপৰত আমাৰ যিখিনি ধৰা বন্ধা নিয়ম আছিল সেইবিলাক এতিয়া শিথিল হোৱা দেখা গৈছে গতিকে মই ভাবোঁ এই সাংস্কৃতিক প্ৰথাবিলাক যদি আগৰ দৰে এই চলি থকা হেঁতেন আমাৰ সমাজৰ যিখিনি পাৰম্পৰিক বান্ধোন সেই বান্ধোনখিনি সুন্দৰভাৱে চলি থাকিলহেঁতেন সেইটো নৱপ্ৰজন্মই এই মূল্য়বোধ ধৰা বন্ধাভাৱে মানে প্ৰজন্মৰ মাজত পালন কৰা দেখা নাযায় আৰু তাৰ কাৰণে এতিয়া কিছু পৰিমাণে শিথিল হোৱা দেখা গৈছে